অঁ আপুনি ৱাটাৰ চাপ্পলাই হেৰি নে বাৰু পাব্লিক হেলথৰ পাব্লিক হেলথৰ এই কমপ্লেইন কমপ্লেইন এটা আছিলে অঁ আমাৰ যে এই ৱাটাৰ চাপ্লাইটো যে দৌল বাগানৰ এই ৱাটাৰ চাপ্লাই পানীটো যে ইমান বেয়া আহে কেলে

পানীটো ফিল্টাৰ ফিল্টাৰো কৰা ন দেখোঁ ফিল্টাৰটো নকৰে নেকি বাৰু অঁ অঁ তথাপিতো পানীটো ইমান আইৰণ

তথাপিও আপুনি চাবচোন আজ আজিকালি পানীটোৱে মেইন খোৱা পানীটো ঠিক

অঁ অঁ

অঁ

অঁ অঁ

অঁ অঁ অঁ অঁ কিমান সময়ত আহিব পানীটো মানে পৰিছে আৰু পৰিছে যদিও মানে একদম লাহে লাহে আহে তাকো আইৰণ অঁ অঁ পাইপখিনি আজি প্ৰথম আজি আজি লগোৱা তিনি চাৰি বছৰ হ'ল বাৰু সেই তিনি চাৰি বছৰ

অঁ অঁ অঁ আপুনি

অঁ পানীটো মানে নাহেই একদম আহে যদিও একদম ৰঙা ৰঙা অলপ অলপ পৰে অঁ অঁ অঁ অঁ

অঁ অঁ

অঁ

অঁ অঁ আজিকলি মানুহে পানীটো এনেই অঁ অঁ পানীটো মানুহে এনেই টেপটো ব্যৱহাৰ কৰিব নাজানে অঁ খুলিয়ে

অঁ অঁ অঁ অঁ আপুনি আহিব খালি আকৌ দেই নহাকে নাথাকিব অঁ অঁ অঁ অঁ অঁ অঁ আহিবা বুলি আশা আছিলোঁ আৰু অঁ হ'ব অঁ হ'ব তেনেহ'লে